মই মোৰ নিজৰ বিষয়ে কিনো ক'ম হ'লেও অলপ ক'বলৈ লৈছোঁ মোৰ নাম দ্বীপশিখা গগৈ মোৰ ঘৰ ধলপূৰত মোৰ ঘৰত বৰ্তমান চাৰিজন সদস্য মোৰ মা দেউতা দাদা আৰু মই মোৰ মা মাৰ নাম অমিপ্ৰভা গগৈ দেউতাৰ নাম ৰাতুল গগৈ আৰু দাদাৰ নাম অভিজিত গগৈ সৰুৰে পৰা মই যিহেতু এখন প্ৰাইভেট স্কুলত পঢ়িছিলোঁ আমাৰ তাতে আছে শংকৰদেৱ শিশু বিদ্যা নিকেতন সেই নিকেতনখনতে মই অংকুৰ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পঢ়িছিলোঁ আৰু সেই বিদ্যালয়খনৰ পৰাই মই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ ভাল ৰিজাল্ট কৰিয়েই মই উত্তীৰ্ণ হৈছিলোঁ সেই যেতিয়া আগতে পঢ়িছিলোঁ ক্লাছ নাইন টেনত তেতিয়া মায়ে মোৰ পঢ়াৰ খুবেই যত্ন লৈছিল মাৰ পাছতে মোৰ এজন শিক্ষাগুৰু আছিল সেই শিক্ষাগুৰুজনেও মোক বহুতখিনি পঢ়াৰ ক্ষেত্ৰত সহায় কৰিছিলে তেওঁ মোক ঘৰতো টিউশ্যন কৰিবলৈ আহে আহে কেতিয়াবা মোৰ লগৰীয়া সৈতেও তেওঁৰ ঘৰত টিউশ্যন কৰিবলৈও যাওঁ তেওঁ বিশেষকৈ ইংলিছ ইংৰাজী চাব্জেক্টটো বহুত এ সুন্দৰকৈ বুজায় আৰু লগতে গ্ৰামাৰবোৰো বহুত সুন্দৰকৈ পঢ়াইছিলে তেওঁৰ ওচৰলৈ সকলোবোৰ ছাত্ৰ ছাত্ৰীয়েই যায় কাৰণ তেওঁ বহুত সুন্দৰকৈ পঢ়াইছিলে সেইকাৰণে বহুত দূৰ দূৰণিৰ পৰা টিউশ্যন বিচাৰি তেওঁৰ ওচৰলৈ আহে ল'ৰা ছোৱালীবোৰ তেওঁ মোক ইং ইংৰাজী চাব্জেক্টটোৰ বাহিৰেও অংকও শিকাইছিলে মাজে মাজে সমাজবিজ্ঞান অসমীয়া মই যি যি নোৱাৰোঁ মোক মানে শিকাইছিলে আৰু মোক বহুতখিনি সহায় কৰিছিলে পঢ়াৰ ক্ষেত্ৰত যি নেকি আজি মই ক'বলৈ গ'লে ভাল ৰিজাল্ট তেওঁৰ কাৰণেই মই কৰিব পাৰিছিলোঁ পঢ়াৰ ক্ষেত্ৰত তেওঁ মোক সৰুৰ পৰা বহুতখিনি সহায় কৰিছিল মোৰ সপোন আছিলে মেট্ৰিকত মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰি এখন সুন্দৰ কলেজত পঢ়াৰ বহুত সপোন আছিলে তেনেদৰে মই মোৰ সপোন পূৰ কৰিছিলোঁ লখিমপুৰলৈ আহিছিলোঁ মই জিনিয়াছ একাডেমীত নামভৰ্তি কৰিছিলোঁ সৰুৰে পৰা শুনি আহিছোঁ জিনিয়াছ একাডেমীৰ নামৰ কথা তাত খুবেই ধুনীয়া ৰিজাল্ট হয় সেইকাৰণে মই সেইখন কলেজতে নামভৰ্তি কৰিলোঁ দুবছৰ পঢ়িলোঁ যিহেতু মোৰ ঘৰ লখিমপুৰত শিমলুগুৰিত আছিলে শিমলুগুৰিৰ পৰা লখিমপুৰলৈ যিহেতু অলপ দূৰ হয় সেইকাৰণে মই হোষ্টেলতে থাকি লৈছিলোঁ হোষ্টেলৰ পৰাই মই কলেজলৈ অহা যোৱা কৰিছিলোঁ হোষ্টেলীয়া হোষ্টেলত থাকোঁতেই মই মোৰ বহুতো বান্ধৱীক লগ পাইছিলোঁ তেওঁলোকৰ সৈতে হোষ্টেলত থাকিছিলোঁ হোষ্টলীয়া হোষ্টেলীয়া জীৱনতো মোৰ বহুতখিনি অভিজ্ঞতা হৈছিলে লগৰবোৰক কেনেকুৱা তেওঁলোকৰ তেওঁলোকৰ লগত থাকিয়েই মই বুজিছিলোঁ মানে মানুহ চিনি পাইছিলোঁ তেনেদৰে হোষ্টেলীয়া জীৱনটোত বিভিন্ন অভিজ্ঞতা লাভ কৰিছিলোঁ তেনেদৰেই হোষ্টেলত থাকি মই দুবছৰ পঢ়িছিলোঁ পঢ়িপিনি হায়াৰ চেকেণ্ডেৰী পাছ কৰিলোঁ পাছ কৰাৰ পাছত মই নৰ্থ লখিমপুৰ কলেজত পঢ়াৰ মোৰ খুবেই ইচ্ছা আছিলে সেইকাৰণে মই নৰ্থ লখিমপুৰ কলেজতেই ইডুকেশ্যন চাব্জেক্টটো লৈ মেজৰ হিচাপে লৈপিনি মই সেইখন কলেজতে নামভৰ্তি কৰিলোঁ তেনেদৰে সদায় কলেজ যাওঁ লগৰীয়া লগ পাওঁ তাতেই এজনী মোৰ খুব খুব সুন্দ মানে ভাল বান্ধৱী এজনী লগ পালোঁ তাইৰ সৈতেই মই সদায় কলেজলৈ অহা যোৱা কৰোঁ সদায় মোক ফোন কৰে তাই কলেজলৈ অহাৰ টাইমত ওলাইছা নে ক'ত পাইছাহি তাই মোক নিবলৈয়ো আহে আনকি আনকি বেলেগ বান্ধৱীবোৰৰ লগতো মই কলেজত থাকোঁ কিন্তু তাইৰ লগত মই মানে সদায় থাকোঁ মানে সেইকাৰণে চবেই মানে কলেজলে কেতিয়াবা তাই নাহিলে সুধে আৰু তোৰ লগৰজনী আজি ক'ত গ'ল অহা নাই যে সেইকাৰণে আৰু সদায় আমি সদায় লগতেই থাকোঁ তাৰপাছতো সেই তেন তেনেদৰে তিনি বছৰ দিন পঢ়িলোঁ কলেজত গ'লোঁ তেতিয়াও মই হোষ্টেলতে আছিলোঁ তিনিবছৰ পঢ়াৰ পিছত সেইখন কলেজৰ পৰাই বি গে বি এ পাছ কৰিলোঁ বি এ পাছ কৰি এতিয়া বৰ্তমান মই মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ এম এ পঢ়ি আছোঁ যিহেতু ডিষ্টেঞ্চতে মই এম এতো ল'লোঁ যিহেতু এন্ট্ৰেঞ্চ দিছিলোঁ এন্ট্ৰেঞ্চত চিট নোপোৱাৰ বাবে মই ডিষ্টেঞ্চতে এম এটো এতিয়া কৰি আছোঁ তেনেদৰেই মই মোৰ পঢ়া পঢ়া শুনা বুলি ক'বলৈ গ'লে সেইয়াই বৰ্তমান মোৰ মই মোৰ যিহেতু এইম আছিলে শিক্ষা শিক্ষকতা হোৱা শিক্ষকতা কৰি মই খুবেই ভাল পাওঁ পঢ়াই ভাল পাওঁ ল'ৰা ছোৱালীবোৰক স্কুলত পঢ়াই ভাল পাওঁ ল'ৰা ছোৱালীবোৰৰ সৈতে সময় কটাই ভাল পাওঁ শিক্ষকতা মোৰ বহুতেই প্ৰিয় মোৰ হবি বুলি ক'বলৈ গ'লে মই নাচি খুবেই ভাল পাওঁ নাচ বুলি ক'বলৈ গ'লে বিহু নাচি মই খুবেই ভাল পাওঁ বহাগ বিহুত নাচোঁ মই বিহু নাচৰ আৰু সাজ পাৰযোৰ খুবেই ভাল লাগে ৰঙা সেই ৰঙা ব্লাউজটো মুগাৰ মেখেলাখন ৰিহা সেই না সাজযোৰ খুবেই প্ৰিয় মোৰ দেখিয়েই ভাল লাগে বিহু নাচৰ সাজযোৰ আৰু মই খাই খুবেই ভাল পাওঁ খোৱা বস্তু বুলি ক'বলৈ গ'লে মই ফাষ্ট ফুড জাতীয় বস্তুবোৰ খাই ভাল পাওঁ বিশেষকৈ চিকেন ললিপপ ৰ'ল চাওমিন তেনেকুৱাবোৰ খাই ভাল লাগে খুবেই মোৰ আৰু ফ্ৰুইট জাতীয় বস্তুবোৰ ভাল পাওঁ আৰু কেতিয়াবা কেতিয়াবা মই মোৰ ঘৰতো কিছুমান ৰেচিপি মই নিজেই বনাওঁ ঘৰৰ মানুহকো খোৱাও মই বিৰিয়ানী বিৰিয়ানী বিৰিয়ানী বনাওঁ চাওমিন তেনেদৰে মই বনাই খুবেই ভাল পাওঁ আৰু মই ফু ঘূৰি ফুৰি খুবেই ভাল পাওঁ ধুনীয়া ধুনীয়া জাগাবোৰ ঘূৰি ফুৰি ভাল পাওঁ যাওঁ কেতিয়াবা মাজে সময়ে যেতিয়া আজৰি সময়ত লগৰীয়া লগত ওলাই যাওঁ গৈ মেলি ধুনীয়াকে ফটো মাৰোঁগে তাত তেনেদৰেই মই সময়বোৰ অতিবাহিত কৰোঁ আৰু মই আজৰি সময়ত ঘৰত টিভি চাওঁ আৰু মোৰ ঘল ঘৰতে এখন সৰু ধুনীয়া ফুলনি বাগিছা আছে আৰু মই যেতিয়া আজৰি থাকোঁ সেই ফুলনি বাগিছাত ফুলবোৰত মই ধুনীয়াকৈ পানী দিওঁ এনেদৰেই মই আজৰি সময়খিনি অতিবাহিত কৰোঁ মোৰ বিষয়ে ক'বলৈ গ'লে সেইয়াই আৰু আৰু ক'বলৈ বহুত আছে তথাপিও ইমানখিনিয়েই ক'লোঁ আৰু